কেইদিনমানৰ আগতে মই টি শ্বাৰ্ট কিনিছিলোঁ আমাৰ মেইন টাউনৰ পৰায়ে বহুত ভাল আছিলে মেটেৰিয়েলটো বহুত চফ্ট হয় মেটেৰিয়েলটো আৰু মানে কটন হানড্ৰেড পাৰ্চেণ্ট কটন গেৰেণ্টি আৰু গৰম দিনত বিশেষকৈ পিন্ধিবলৈ বহুত ভাল হয় আৰু মানে বহুত লাইট হয় টি শ্বাৰ্টটো মই বাহিৰলৈকো পিন্ধি যাব পাৰোঁ আৰু ঘৰতো পিন্ধিলে পিন্ধিব পাৰোঁ আৰু মানে বহুত ভাল লাগিলে টি শ্বাৰ্টটো পিন্ধি পেলাই আৰু তেনেকৈ মই দুটাই কিনিলোঁ কিনি তাৰপিছত কিনি লৈ আৰু মানে বেছি ডাৰ্ক ডাৰ্ক কালাৰটো লোৱা নাই মই লাইট লৈছোঁ আৰু একো কালাৰ ধুইছোঁ এবাৰ কিন্তু এতিয়ালৈকে একো কালাৰ যোৱা নাই টি শ্বাৰ্টটোৰ পৰা আৰু মেটেৰিয়েলটো কাৰণ বহুত চফ্ট হয় আৰু মানে পিন্ধি বহুত ভাল লাগিছে টি শ্বাৰ্টটো আৰু তেনেকা তেনেকুৱা টি শ্বাৰ্টেই আচলতে গৰমত পিন্ধিব লাগে পিন্ধি পেলাই ভাল লাগে কাৰণ লাইট হ'লে তেতিয়া গৰমো বেছি নুঠে ইজিলী মানে কমফৰ্টেবল হয় গৰম দিনত পিন্ধিবলৈ